আমাৰ ইয়াত টেলিভিশ্যন ৰেডিঅ' আৰু প্ৰিন্ট মিডিয়ামৰ সং সংবাদ মাধ্যমৰ অসমীয়া ভাষাটোৰ ভালধৰণেই ব্যৱহাৰ হৈ আছে কাৰণ প্ৰতিটো দূৰদৰ্শনত প্ৰগ্ৰামত এন ডি টিভি এই টিভিবিলাকৰ যিকেইটা প্ৰগ্ৰাম আছে কেইবাটাও প্ৰগ্ৰাম চলি থাকে নিউজ চেনেলৰ সেইবিলাকটো অসমীয়াতে দিয়ে আজিকালি অৱশ্যে তাৰ লগত ইংৰাজীও দিয়া যায় ইংৰাজীও টেলি ই কৰে আৰু আপোনাৰ ৰেডিঅ' প্ৰগ্ৰামবিলাক বিশেষকে অসমীয়াতে হয় প্ৰিন্ট মাধ্যমত যদিও অসমীয়াত ভাষাটো হৈ থাকে তাৰ লগে লগে অসমীয়াৰ লগতে ইংৰাজী ভাষাটোও চলি থাকে কিছুমান ইয়া কিন্তু অসমীয়াটো বহুত আমাৰ সংবাদ যিবিলাক বাতৰি কাকত বাতৰি কাকত অসংখ্য বাতৰি কাকত এতিয়া ওলাইছে গুৱাহাটীৰ পৰা হয় অসমৰ বিভিন্ন জেগাৰ নগৰৰ পৰাও বঙাইগাঁও গোৱালপাৰা ডিব্ৰুগড় ইছ্যু আছে তাৰ পৰাও বাতৰি কাকত অসমীয়া ভাষাত ওলাইছে এইখান ইয়াৰ বহুল প্ৰচাৰ কৰিবলে হ'লে তেতিয়াহ'লে আমাৰ যিখিনি অসমীয়া পাঠ্যক্ৰম তাত মাতৃভাষাটো যদি প্ৰচলন হয় তেতিয়া হ'লে আমি আমাৰ লগতে